হেল্ল' ভাইটি কালি যে আমি শিৱসাগৰলৈ গৈছিলোঁ তুমি ইমান সুন্দৰকৈ আমি চিনি নোপোৱা জেগাখন দেখুৱাই আনি সন্ধিয়াৰ আগে আগে যে ঘৰ পোৱালাহি তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ জনালোঁ